হেল্ল' হেল্ল' অঁ অঁ শুনিছো অঁ হেৰি আপোনাৰ ঘৰ শুৱালকুছিত নেকি বাৰু অঁ তাৰমানে তাত হেৰি তাত মানে পিঅ'ৰ একদম মুগা মুগাৰ চেট ছাগে পোৱা যায় ছাগে ন

অঁ মই নগাঁৱৰ পৰা কৈছোঁ তাৰমানে কি আমাৰ পৰিয়ালৰ বিয়া এখন আছে অঁ বিয়াখনত মানে অ অৰ্ডাৰ দিব লাগে একদম পূৰা মেইন চেটটো মানে হেৰিয়াৰ মুগাৰ চেটটো পিঅ'ৰ আৰু

অঁ মোৰ এই অঁ মোক মানে এই ভালৰ ভালটো লাগে দেই একদম পূৰা খাটি আৰু মুগা অঁ আ আমি সেইকাৰণে মানে সেইকাৰণে মানে পিঅ'ৰ মুগাটো মই দিব বিচাৰিছোঁ যাতে বস্তুটো দিলে মোৰ বদনাম নহয় আৰু

অঁ মই দা দামটো আপুনি চিন্তা কৰিব নালাগে মই দিম যিমান দাম হয় মই সিমান দিম মই মই জানোতো আৰু পিঅ'ৰ মুগাত কিমান দাম সেইকাৰণেইটো মইতো শুৱালকুছিৰ তাৰ পৰা গুৱাহাটীৰ শুৱালকুছিৰ পৰা কিনিব বিচাৰিছোঁ মই জানো

অঁ ঠিকেই আছে দিয়ক বাৰু মই এইকেইদিনতে যাম বাৰু তালৈ হ'ব দিয়ক মই ৰাখিছোঁ মই পিছত আকৌ ফোন কৰিম